বাছেৰে ভ্ৰমণ যোৰহাটৰ পৰা এক বাৰ আমি গুৱাহাটীলৈ কৰিছিলোঁ গুৱাহাটীলৈ কৰোতে আপোনাৰ যি গৈ থাকোঁতেনে কাজিৰঙা পাইছিলোঁ কাজিৰঙা আমি খিৰিকী পা দেখা পাইছিলোঁ পথাৰত আপোনাক গড় চৰি আছিলে আৰু বনৰীয়া হৰিণা চৰি আছিলে সেইবোৰ দেখি বহুত ভাল লাগিছিলে এইবোৰ মনত পৰি থাকে আৰু এবাৰ আমি গৈছিলোঁ আপোনাৰ হেৰি যোৰহাটৰ পৰা মাৰ্ঘেৰিটা মাৰ্ঘেৰিটা গৈছিলোঁ তেতিয়া আমাৰ যাওঁতেনে এবাৰ কি হৈছিলে আমাৰ লগৰটোৰ মানে টোপনি যাওঁতেনে সেই তাৰমানে পাৰ্চটো হেৰাইছিলে কোনোবাই হয়তো চুৰ কৰিছিলে সেই অভিজ্ঞতাটো কিন্তু নাপাহৰো তেতিয়া মই অলপ সাৱধানে চলোঁ বাছত যাওঁতেনে পাৰ্চ চাৰ্বোচৰ হাতেৰে এনেকৈ চাই থাকোঁ তাৰপাছত আৰু আপোনাৰ বহুত সৰু সুৰা অভিজ্ঞতা আছে বাছৰ ভ্ৰমণটো আচলতে সতৰ্কমূলক ভ্রমণেই কেতিয়া কি হয় চোৰ টোৰ হৈ যাব পাৰে এইখিনি অভিজ্ঞতা আমি এনেকৈ ফুৰি মেলিয়ে লৈ পাইছোঁ